টাইমটো চাবা মই গৈছোঁ কি কৰিছা খোৱা বােৱা কৰিলা

কিহেৰে খালা

অঁ খেতি বাতি শেষ হ'ল

চোৱাখিনি শেষ হ'ল আমাৰো শেষ হ'ল

আঘােণতে শেষ হ'ল আঘােণৰ মাহ শেষে হোৱা নাই আৰু

হয় হয় খেতি কেনেকুৱা হ'লে এইবাৰ পানীয়ে মাৰিলে নে নাই

কি কি ধান দিয়া হৈছিলে নো আমাৰো একে পানী একদম পূৰা মাৰি পেলালে দখিনিটো নেপালোঁ ধানেই নাই

কি কি ধান দিয়া হৈছিলে নো

আমাৰ সেই সেনেকে ৰঞ্জিত বেছিকে দিয়া হৈছিলে আৰু বৰা আৰু জহা বিহুৰ কাৰণে মালভোগ

সেইবিলাকে দিয়া হৈছিলে ৰঞ্জিতখিনিহে অকণমান হ'ল এইবোৰ নহ'ৰু

যোৱা বাৰ আকৌ ধান ইমান ধুনীয়া হৈছিলে আমাৰ দাৱণীখিনিয়ে কৈ আছে যোৱা বাৰ ইমান ধুনীয়া হৈছিলে এবাৰ ধানেই নাই বোলে

কি কয় দাৱণী লগালোঁ দেই নহ'লে নোৱাৰোঁ নহয় অকলে দাৱ

তোমাৰ এইবাৰ লগালা নে নাই নে ঘৰতে দাৱা

কিমান মান আছে নো মাটি এই আমাৰ সিমান নহয় দহ বিঘামান হ'ব বাম খেতি কি কি কৰা হৈছে

শাক পাচলি বামত

হ'ব দিয়া ন ফোন এটা আহিছে